কওকচোন হয় হয় বাইদ' হয় মোৰ ঘৰ মাজুলিতে হয় কওকচোন হয় হয় মাজুলি মাজুলি এটা বহুত ডাঙৰ দ্বিপ বুলি কয় তাতে ধৰি লওক সত্ৰবিলাক আছে সৰু সত্ৰ বৰ সত্ৰ তেনেকৈ মানে সত্ৰ কেইবাখনো আছে সত্ৰ কাৰণে বিখ্যাত তাৰপিছত আকৌ তাত বহুত মানে ধুনীয়া পৌৰাণিক ৰাসলীলা কৰে বিখ্যাত তাতে ৰাস পাতে ধৰি লওক তাৰপৰা তাতে মাজুলিখন এনেই গৈ ভাল লাগে বহুত ভাল মানে ওচৰত হেৰি আছে চিৰিয়াখানা কাজিৰঙাখন ওচৰতে আছে মাজুলিৰ হয় পা পাব তাতে পাব তাতে ৰিছাৰ্চ কৰিব পাৰিব আপুনি বহুত বাইদ' আপুনি নহ'লে আহিব মোক লগ কৰিব আমি দুয়ো যাম নহ'লে হয় হয়